আজি ভাৰতে সন্মুখীন হোৱা কিছুমান ডাঙৰ পৰিৱেশ সমস্যাৰ ভিতৰত প্ৰথমটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি হোৱা বৰ্তমান সময়ত গোলকীয় উত্তাপ ইমানেই বৃদ্ধি হ'বলৈ ধৰিছে যে বৰ্তমান সময়ত আমাৰ স্কুলবোৰ সাতটাৰ পৰা বাৰটালৈকে খুলিব লৈছে কণ কণ ল'ৰা ছোৱলীসমূহৰ বাবে গৰমৰ উত্তাপৰ বাবে বহুতো অসুবিধাৰ সৃষ্টি হৈছে দ্বিতীয়তে আমাৰ যিবোৰ জেগাত আগতে বৰফ পৰা নাছিল বৰ্তমান সেই জেগাবোৰত বৰফ পৰিবলৈ লৈছে নদীসমূহ পুতি অৰণ্যসমূহ কাটি পৰ্বত পাহাৰ কাটি সাগৰত বেয়া বস্তু পেলাই খেতিপথাৰসমূহৰ মাটিসমূহত বেয়া বস্তু ব্যৱহাৰ কৰি আমাৰ বৰ্তমান গোটেই পৰিৱেশসমূহ নষ্ট কৰিছে ঘৰসমূহ সাঁজিবৰ বাবে গোটেই অৰণ্য কাটি পেলাইছে পৰ্বত পাহাৰসমূহ কাটি পেলাইছে যাৰ ফলত আমাৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছে ঋতুসমূহৰো পৰিৱৰ্তন হোৱা দেখা গৈছে আগতে জুলাই মাহত বহুত বৰষুণ দিয়ে বৰ্তমান এই সময়ত বৰষুণ নিদিয়ে আগতে যি মাহত বৰষুণ বেছি হয় এতিয়া কম হয় বহুতো অসুবিধাৰ সৃষ্টি হৈছে